হয় কওক হয় কওক হয় হয় সোধক হয় মই সৰুৰ পৰাই বিহুৰ লগত জড়িত আৰু সৰু মই যিহেতু গাঁৱৰ বাসিন্দা তেন্তে সৰুৰ পৰা মই বহুতখিনি পৰিৱৰ্তন দেখিছোঁ সৰু সৰুতে দেখা বিহু আৰু বৰ্তমান সময়ত দেখা বিহুৰ মাজত বহুতখিনি পাৰ্থক্য দেখা পাইছোঁ আৰু বহুতখিনি এতিয়া আগতে গাঁও গাঁওকেন্দ্ৰিক আছিলে বিহুবিলাক আৰু এতিয়া বৰ্তমান চহৰমুখী হৈ পৰিছে আৰু বিহু বৰ্তমান সময়ত গাঁৱতকৈ চহৰ অঞ্চলত বেছিকৈ দেখা পোৱা যায় বিশেষকৈ বৰ্তমান সময়ত প্ৰতিযোগী প্ৰতিযোগিতা আৰু মঞ্চ বিহু দেখা পোৱা যায় বৰ্তমান সময়ত আৰু বহুতো পৰিৱৰ্তন দেখা যায় আজিকালি পথাৰত গৰু দেখা পোৱা নাযায় গৰু গৰুৰ অভাৱত গৰু বিহু উদযাপন কৰিব নোৱাৰে মানুহে আৰু বিভিন্ন ধৰণৰ গৰু বিহুত প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী বৰ্তমান পোৱা নাযায় আৰু বহুতে নতুন প্ৰজন্মই সেইবিলাক চিনিও নেপায়

হয় হয় হয় হয় এইটো বৰ দুখজনক কথা কাৰণ এতিয়া চ'তৰ প্ৰায় শেষৰ পৰাই আৰম্ভ কৰি আদৰণিৰ পৰা আৰম্ভ কৰি ব'হাগ জেঠ একদম আহাৰলৈকেও কেতিয়াবা বিহু দেখা পোৱা যায় আৰু বেছিকৈ জেঠ মাহত বহুতখিনি বিহু উদযাপন কৰা দেখা যায় মঞ্চত আৰু সেইটো কাৰণে বহুতখিনি অসুবিধা হোৱা অসুবিধা হৈছে আমাৰ জনসাধাৰণ নালাগে সকলোৰে অসুবিধা হৈছে এতিয়া ব'হাগ বিহুতে যদি বিহুটো মঞ্চ বিহু যদি সামৰণি মাৰি দিয়া হ'লে তেতিয়া সকলোৱে সুবিধা হ'ল হ'লে আৰু আনকি যিবিলাক ছাত্ৰ সমাজত ইয়াৰ কু প্ৰভাৱ পৰিছে সকলোৱে এই মঞ্চকেন্দ্ৰিক বিহুলৈ আগবাঢ়ি আহিছে আৰু সিহঁতে প্ৰায় তিনি মাহমান সিহঁতৰ সময় নষ্ট হয় আৰু লগতে যিবিলাক চাকৰিয়ালৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহ সিহঁতৰো সময় অপব্যয় হয় আৰু লগতে যিসকলে বিহু উদযাপন কৰে উদযাপন সমিতিয়ে বিভিন্ন ধৰণৰ টকা চান্দা তুলি মানে সাধাৰণ জনসাধাৰণক হাৰাশাস্তি কৰে এইখিনিয়ে কথা আৰু হয় ধন্যবাদ ধন্যবাদ